প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাক বিভিন্ন সহায় কৰিছে যেনে এখন দেশৰ পৰা আন এখন দেশৰ খবৰবোৰ তৎক্ষণাতভাৱে ল'ব পাৰি হোটেলৰ বিভিন্ন অনলাইন বুকিং চিনেমা হলত টিকেট অনলাইন বুকিং বৈদ্যুতিক বিল পৰিশোধ কৰা বিভিন্ন সামগ্ৰীসমূহ সমূহ ঘৰতে অৰ্ডাৰ দিব পৰা জি পে' ফোনপে' দ্বাৰা পেমেণ্ট কৰা শিক্ষা লাভৰ বাবে বিভিন্ন ভিডিঅ'সমূহ চছিয়েল মিডিয়াৰ দ্বাৰা জানিব পাৰি গুণী জ্ঞানী ব্যক্তিসকলৰ জীৱনীমূলক খবৰবোৰ আমি চছিয়েল মিডিয়া বা ইন্টাৰনেট বা স্মাৰ্টফোনৰ দ্বাৰা পাব পাৰোঁ তেওঁলোকৰ ভাষ্য আৰু তেওঁলোকৰ জীৱনৰ বিষয়ে আমি তেওঁলোকৰ পৰা অনুপ্ৰাণিত পাওঁ ছচিয়েল মিডিয়া স্মাৰ্টফোনৰ যোগেদি ইন্টাৰনেট আৰু ছচিয়েল মিডিয়াই আমাক বিভিন্ন সহায় কৰিছে